আমাৰ ঘৰত সেই হাঁহ আছে হাঁহ আছে হাঁহবিলাক পুহি ভাল লাগে দেই এক পকাৰে একদম মানে হাঁহৰ ইনকমটো বেছি বেছি মানে তেওঁলোকক মানে পোহপাল কৰিলেতো ভালেই আও তাতে তাতকে ইনকম নাই গৰু ছাগলীতকৈ হাঁহৰ ইনকমটো বেছি কি হয় হাঁহ মানে এটা প্ৰকাৰে হাঁহটো ৰাতিপুৱা খুলি দিয়ে আৰু গধূলা তাৰমাজতে আও দানা চানা দিওঁ আও যিবিলাক ভাত এৰো সেইবিলাক দিওঁ তাৰপিছত আৰু মানে যিটো মানে নষ্ট হয় যিটো হাঁহে খাব পৰা বস্তু সেইটো হাঁহলে থওঁ যিটো গৰুৱে খাব পৰা বস্তু সেইটো গৰুলে থওঁ যিটো বোলে ছাগলীয়ে খাব পৰা বস্তু হয়তো ছাগলীলে থওঁ চবতো একেলগতেও চবকে দিব নোৱাৰি নহয় হাঁহক দিওঁ হাঁহটো মানে মানে আমাৰ হাঁহটো ইমান বেছিও নহয় হ'লেও মানে যিকেইটা আছে মানে ভাল আও হাঁহকিটা মই হাঁহক বেছি ভাল পাওঁ কণীটো ডিমটোও পাৰে ডিমটো ধৰক দোকানত এতিয়া আঠ টকা ন টকা হৈ যায় এতিয়া ডিমটো ঘৰতে পাওঁ ডিমটো খাবলে মানে ল'ৰা ছোৱালীৰ কাৰণে ডিমটোও লাগে আৰু বোলে ভাজি চাজি কৰিবলে নাই আও ডিমটোকে আমলেট কৰি ভাইকেইটা দিওঁ সেইটো কাৰণেও আমাৰ দিয়ে মানে হাঁহত মোৰ বেছি ভাল পাওঁ হাঁহটো বোলা কাটিমহীয়া বোলে হাঁহে খাব লাগে নিকিনাকেই হয় ঘৰৰ পৰাই হাঁহটো খাব পাৰোঁ তেনেকে মানে বোলে আলহী আহিলে বোলে ক'তো একো নাপালোঁ হাঁহটোকে মাৰোঁ পোৱালি পোৱালি হৈ আছে পোৱালিটো খাব নোৱাৰিলে ডাঙৰ এটা খাব পাৰোঁ তেনেকেই মানে হাঁহটো ভাল পাওঁ মই আও বোলে ডিম বোলে বেছি হৈ আছে বেচিবও পাৰোঁ ডিমটো ন মানে আমি আঠ টকাকে বেচোঁ কিন্তু দোকানত নটকাই হয় আমি নিজেইখিনি খাওঁ ঘৰত হাঁহো কণী নহ'লে দোকানৰ পৰা নটকাপাই কিনি খাব লাগে মানে সেইটো কাৰণে মই হাঁহটো বেছি ভাল পাওঁ দেই ডিমটো মানে আমাৰ মোৰ মানে ছোৱালী এজনীয়ে ছোৱালীজনী সেইকাৰণে ডিমটো প্ৰয়োজনীয় মানে তেওঁ মানে মাছ মাংসটো ইমান গুৰুত্ব নাই আমাৰ ছোৱালী এই হাঁহো কণীটো বেছি ভাল পায় আমলেট কৰিটো নিদো বৰকে মানে বইল কৰি দিওঁ মানে তাই সেইটোৱে খাই পেলাই মানে উঠি গুচি যাব পাৰে গাখীৰ অকণৰ সতে আৰু গৰু গৰু আছে গৰু মানে বেছি নহয় গৰু দুজনী আছে দেই পোৱালি আছে গৰু গাখীৰকণৰ বেছি প্ৰয়োজন এতিয়া গাখীৰ পৰা পোৱা এতিয়া লোকৰ পৰা কিনি আনিলে আমি দছ বাৰ টকাকে কিনি আনো কিছুমানে বাৰটকাই লয় কিছুমানে দছ টকাই লয় কিন্তু সেইটো মোৰ ঘৰতে মানে হেৰি কৰোঁ খাওঁ গাখীৰটো লোকক গাখীৰটো নিদো বৰকে নিজেই মানে খোৱাতে ব্যস্ত কৰোঁ তেতিয়া মানে কি হয় গা মানে যিটো হেৰি হয় গাখীৰটো বেছি ভাল পাওঁ মই গাখীৰ আকৌ ভাতকিটা খাই বেছি ভাল পাওঁ ভাজি চাজী নহ'লেও আৱশ্যক নাই গাখীৰ নিমখ অকন লওঁ আৰু মই ভাতকেইটা খাই বেছি ভাল পাওঁ কেনে গৰুটো ভাল পাওঁ আৰু মানে গৰু দানা চানা কিনি বেছি কিনিব লাগে দেই ঘৰৰ দানাটো ইমান বিশেষ নাথাকে কিনি খুৱাওঁ আৰু এতিয়া বাৰিষা এতিয়া ঘাঁহটো মানে কিনিয়ে খুৱাব লাগে যিটো যিজন মানুহ আছে মানুহজনে হাজিৰালে গুচি যায় কি বোলে কিনিলে কিনিবয়ে লাগে আও আছে ঘাঁহো আছে কিন্তু আমি তলিকে বিকি দিওঁ কিন্তু তলিকে বিকি দিলেও আমি মানে ঘাঁহটো কেতিয়াবা কাটিবলে সুবিধা হ'লে কাটি খুৱাওঁ কেতিয়াবা আকৌ কিনিবলগীয়া হ'লে কিনি খুৱাওঁ তেনেকুৱা হয় গৰুটো ভাল পাওঁ খা খৰালি তেনেকে এৰি দিওঁ এৰাল দিবলগীয়াও নহয় এৰি দিওঁ সময় গতিকে বিচাৰি আনি বান্ধি থওঁ গৰুটো বেছি গৰুটোও প্ৰয়োজনীয় হ'লেও গৰু গৰুতকে মই হাঁহ বেছি ভাল পাওঁ আৰু ছাগলী বিশেষ নাই মানে মোটামুটিকে মানে গোটেইকিটাই আছে হাঁহ ছাগলী পাৰপা ধৰি গোটেইকিটাই মোটামুটি আছে তাকে এতিয়া সেয়ে আও অকমান কষ্ট হয় আও অকলশৰীয়া যে চবতে ব্যস্ত হৈ থাকিব লাগে ছাগলীকো তেনেকে এতিয়া বাৰিষা চিজিন এতিয়া ঘাঁহ হ'লেও দিব লাগে খৰুৱা পাত দিওঁ তাৰপিছত এনেকে যিটি গছৰ পাত দিওঁ সেই মানে পোপাল কৰিয়ে যেনে তেনে ৰাখোঁ আও এতিয়াতো আমাৰ এৰি দিয়া চিষ্টেম নাই বাৰিষা এতিয়া ধান চান হৈ আছে এৰি নিদিওঁ ঘৰতে মানে ইটোক সিটোকে খুৱাই বোৱাই থাকোঁ আও পেলাই দিয়া বস্তুবোৰ তেনেকে সি কৰোঁ হাঁহলে থোৱা বস্তু হাঁহক দিওঁ গৰুলে থোৱা বস্তু গৰুক দিওঁ ছাগলীক বৰকে নিদিওঁ ছাগলীক মানে কি হয় এইবোৰ গছৰ পাত দিওঁ যে সেইটো কাৰণে ছাগলীক বৰকে দিয়াত নপৰে তেনেকেই হেৰি কৰি থাকোঁ আৰু দিনটো আৰু নো কি আও মই এই গৰু গাখীৰটো বেছি হেৰি আও মোৰ কাৰণে কিন্তু হাঁহৰ ডিমটো ছোৱালী কাৰণে বেছি ভাল পাওঁ আৰুনো কি কম আৰু